গোঁঠা বা চিলাই কৰাৰ অভিজ্ঞতা বহুত ভালে এতিয়া নতুনকৈ গোঁঠনি চিলাই কৰাৰ নতুন নতুন কৌশল ওলাইছে হয় এই কৌশলবিলাকৰ ভিতৰত ব্লাউজৰ চিলাইটো বহুত ব্লাউজ চিলাইটো বহুত ভাল লাগে ব্লাউজ চিলোৱাৰ আজিকালি নতুন নতুন ডিজাইন ওলাইছে গোঁঠনিৰ ভিতৰত চাদৰৰ গোঁঠনি আৰু ঊল সূতাৰে গোঁঠনি এই সকলোবিলাক জানোঁ ঊল সূতাৰে চুৱেটাৰ টেবল ক্লথ পাণ বঁটাৰ ওপৰত লগোৱা এই সকলোবিলাক কোৰ্চা নতুবা শলাৰে গাঁঠিব পাৰি টুপি গোঁঠনি কৰিব পাৰি সৰু সৰু ল'ৰা ছোৱালীৰ চুৱেটাৰ মোজা জোতা টুপি

এইবিলাক গোঁঠনি কৰিও বহুত ভাল লাগে চিলাইৰ ভিতৰত মেখেলা চাদৰ শাৰী ফল্চ ব্লাউজ চুৰিদাৰ স্কাৰ্ট স্কুল ড্ৰেছ এম্ব্ৰইডাৰী এই সকলোবিলাক চিলাই কৰিব জানোঁ

চাদৰ গোঁঠনিটো মেখেলা চাদৰৰ কালাৰৰ লগত মিলাই কিনে ফুল যেনেকুৱা কালাৰৰ আছে সেই কালাৰৰ গোঁঠনি সূতাৰে গুঠিব পাৰি আৰু আজিকালি আগতে আছিল সৰু সৰু টোপ লগোৱা চুটি চুটিকৈ এতিয়া নতুনকৈ ওলাইছে দীঘল দীঘলকৈ সূতাখিনি ৰখা দীঘল দীঘলকৈ গাঁঠনি গঠা বহুত ধুনীয়া দেখি এইটো আৰু অন্য নতুন ডিজাইন ওলাইছে মণি লগাই কিনে গোঁঠনি কৰা চাদৰত চাদৰৰ গোঁঠনিটো মেখেলা চাদৰযোৰ বহুত শুৱনি কৰে বহুত ভাল লাগে শাৰীয়ে ফল্চ লগাওঁতে তলৰ চিলাইটো মেচিনেৰে মাৰি ওপৰৰ চিলাইটো হাতেৰেও লগাব পাৰি তেতিয়া বহুত চিজিল হয় আৰু ধুনীয়া হয় ব্লাউজ চিলাই কৰা হাতৰ হাতৰ ডিজাইন গলৰ ডিজাইন এইবিলাক নতুন নতুন ডিজাইনত চিলাব পাৰি এতিয়া নতুন ডিজাইন ওলাইছে হাতৰ কুছি কুছি হাতৰ আৰু ডিজাইন কাটি বনোৱা হাত ডিজাইন কাটি বনালে হাতত বহুত ধুনীয়া দেখে ব্লাউজটো আৰু ব্লাউজৰ ডিঙিৰ ডিজাইন পাইপিং লগোৱা পাইপিং লগালে ব্লাউজৰ কালাৰৰ লগত মিলাই কিনে মেখেলা চাদৰযোৰৰ ফুলৰ লগত মিলাই কিনে পাইপিং লগালে বহুত ধুনীয়া দেখে

ব্লাউজৰ হুক লগোৱাটো হাতেৰে চিলাব লাগে হাতেৰে মজবুত কৰি চিলাব লাগে ব্লাউজৰ হুকটো তেতিয়া ফটকৰি ফাটি নাযায় চুৰিদাৰ কুুৰ্তা পেণ্ট এইবিলাক চিলায়ো মই শিকি বহুত ভাল লাগে কুৰ্তাবিলাক নতুন ডিজাইনৰ কুৰ্তা ওলাইছে কঁকালত কুছি কুছি লগা আৰু চিধা কুৰ্তা গলৰ ডিজাইন জুমকা এইবিলাক লগাই চিলাব পাৰি পেণ্ট চিলাওঁতে পেণ্টত ইলাষ্টিক ল'ব লাগে চিলাই স্কুলৰ ড্ৰেছ স্কাৰ্ট এইবিলাক কুছি কুছি লগাই চিলাব লাগে হুক লগাব লাগে তাৰপিছত চুৰিদাৰ মেখেলা চাদৰ মেখেলাত ফল্চ লগাব লাগে চাদৰত পটিবোৰ লগাব লাগে জুমকা লগাব লাগে

চাদৰৰ গোঁঠনি লগাওঁতে মণি মণি লগাই কিনে চাদৰৰ গুঠিব পাৰি চিলাই কৰোঁতে চিলাই মেচিনত গুলি সূতাটো সূতাটো কাপোৰৰ লগত মিলাই ল'ব লাগে সূটাটোৰ কাপোৰৰ লগত নিমিলিলে ভাল নেদেখে মিলাই ল'লে ভাল দেখে আৰু ব্লাউজ চিলাই কৰাৰ দামবিলাকক দুইশ আঢ়ৈশৰ পৰা তিনিশ চাৰিশলৈকে আছে ডিজাইন হিচাপে ব্লাউজৰ দামটো লোৱা হয় আৰু আজিকালি নতুনকৈ নতুনকৈ ওলাইছে ডিজাইনিং পটিবোৰ লগাই দৰি লগাই জুমকা লগাই ব্লাউজ চিলাব লাগে ডিজাইন ডিঙিৰ ডিজাইন কাটি ব্লাউজ চিলাই কৰিলে বহুত ভাল দেখা পায় আৰু ব্লাউজবিলাক আছে দীঘল হাতৰ ব্লাউজ ঘটি হাতৰ ব্লাউজ আৰু ডিঙিৰ ডিজাইন ভি কাট গোল কাট বক্স কাট এইবিলাক ডিজাইনত চিলাব পাৰি আৰু নতুন নতুন ডিজাইনত ব্লাউজবিলাক চিলাই কৰি দিলে কাষ্টমাৰে পচন্দ কৰে আৰু কাষ্টমাৰ বাঢ়ে এতিয়া আৰু নতুনকৈ গোঁঠনি বা নতুনকৈ চিলাই শিকাৰ আৰু ইচ্ছা আছে নতুন নতুন ডিজাই ডিজাইন শিকাৰ ইচ্ছা আছে আৰু যিমানে নতুনকৈ শিকিব পাৰি যিমানে নতুন ডিজাইনত চিলাব পাৰি সিমানে বহুত ভাল লাগে সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাক ডিজাইন ডিজাইনত চিলাই কিনে বহুত ভাল লাগে ফ্ৰক সৰু ল'ৰা ছোৱালীৰ ফ্ৰক স্কাৰ্ট এইবিলাক চিলাই বহুত ভাল লাগে ডিজাইন দি কিনে চিলাই চিলালে কাষ্টমাৰে পচন্দ কৰে

মেখেলা চাদৰ ব্লাউজ চুৰিদাৰ শাৰীৰ ফল্চ লগোৱা শৰীৰ ব্লাউজ চিলোৱা সৰু ল'ৰা ছোৱালীৰ স্কুলৰ ড্ৰেছ বেগ মোনা এই সকলোবিলাক চিলাই কৰিব পাৰি তাৰ উপৰিও আৰু তাঁতশালতো কাপোৰ বনাব পাৰি গামোচা মেখেলা চাদৰ এইবিলাক তাঁতশালতটো বনাব পাৰি গোঁঠনিৰ ভিতৰত ওধোতাৰে বা গোঁঠনি কৰিব পাৰি